ঐ অনিমা কি কৰি আছা এই মোৰ ভাগৰ যে আমাৰ যে বিয়া আছিলে যে ফটোখিনি যে এইখিনি মানে মোৰ মোবাইলৰপৰা মানে ডেলিট হৈ গুচি গ'ল তাৰপৰা সেই ফটোখিনি মানে মোবাইলত আকৌ আনিবৰ কাৰণে ডেলিট হৈ গুচি গ'ল আনিবৰ কাৰণে কি কৰিব লাগিব অঁ অঁ তুমি আহিব পাৰিবা নেকি মোক দেখাই দিবৰ কাৰণে মই জনা নাই মানে অঁ তুমি যদি সময় পোৱা আমাৰ ঘৰলৈ আহিবাচোন মই জনা নাই মোৰ ফটোখিনি মানে দৰকাৰেই হৈছিলে অঁ অঁ অঁ আহিবা দেই মই ঘৰতে থাকিম অঁ অঁ হ'ব দিয়া অঁ